দাদা বহুত বহুত ধন্যবাদ আপুনি এই ৰাতি দুটা বজাত যে মোক এনেকৈ আনি ঘৰত থৈ গ'ল মই ভাবিছিলোঁ গাড়ি চাৰি নাপামেই একো আৰু এনেকৈ ৰাতিৰ জাৰ্নিটো অলপমান ভয়লগা জাৰ্নি হয় দিওকচোন আপোনালোকে বুজি পায় আৰু কিন্তু বহুত বহুত বহুত ধন্যবাদ সেইখিনি কৰাৰ কাৰণে আৰু লগ পাম দিয়ক কেতিয়াবা